প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানৱ জীৱনৰ বহুখিনি উন্নতি সাধন কৰিছে আগতে যিবোৰ কথা আমাৰ অসম্ভৱ যেন লাগিছিল সেইটো সম্ভৱ হৈ উঠিছে আগতে ধৰক বিদ্যুত বিদ্যুত বিল পৰিশোধ কৰিবলে আমি ঘণ্টা ঘণ্টা ধৰি লাইন ধৰিবলগীয়া হৈছিল কিন্তু এতিয়া হাতৰ আঙলিৰ এটা পৰশতে সেইটো সম্ভৱ হৈ উঠিছে এতিয়া আমি ধৰক চিনেমা চোৱাই হওক বা কৰবালৈ যোৱাই হওক ফ্লাইটত কৰবাট যাবলগীয়া হওক ট্ৰেইনত কৰবাট যাবলগীয়া হওক আমি ঘণ্টা ঘণ্টা ধৰি লাইন শাৰী পাতি ষ্টেচন বা এয়াৰপৰ্টত বা য'তে নহওক থিয় হৈ নাথাকি আমি হাতত থকা ম'বাইল ফোনটো ব্যৱহাৰ কৰিয়েই সেই কাম পলকতে সমাপন কৰিব পাৰিছোঁ আৰু এতিয়া ধৰক ম'বাইল বেংকিংৰ বাবে বহুখিনি সুবিধা হৈছে যে বাহিৰত আগতে প'ষ্ট অফিচৰ জৰিয়তে চব তথ্যপাতি নথি পত্ৰও পঠিয়াব লগা হৈছিল কোনোবাই ক'ৰবাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ বা চাকৰি সংক্ৰান্তীয়ত যলৈকে গ'লেও কিন্তু এতিয়া সেই কাম ইণ্টাৰনেট ইণ্টাৰনেটৰ জৰিয়তে ঘৰত বহিয়ে কৰিব পৰা হৈছে আমি কেফেট বহিও বহুত সময় নষ্ট কৰিবলগীয়া হোৱা নাই বা সেইখিনি সময় আমি বেলেগ কামত লগা ব্যৱহাৰ কৰিব পাৰিছোঁ গতিকে মই ভাবোঁ প্ৰযুক্তিবিদ্যাৰ বাবে আমাৰ বহুতখিনি সুবিধা হৈছে আৰু আগলৈয়ো হ'ব